হেল্ল' হয় ভালে আছে আপোনাৰ মই বাৰু গুৱা হেৰিৰ পৰা ক'লো জালুকবাৰীৰ পৰা ক'লো এই আপুনি মোক অলপ মানে উত্তৰ পূৰ্বাঞ্চল আমাৰ অসম বিশেষকে অসমৰ ফুটবলৰ বিষয়ে অলপ কওকচোন এনেইতো আমি ফুটবল খেলি পাইছোঁ গাঁৱত ফুটবল কিন্তু মানে আমাৰ ইয়াতে প্ৰফেচনেল যিটো ফুটবল মানে আমাৰ মেছি ৰনাল্ডোহঁতে খেলা নিচিনা নাই নেকি কিবা মানে এনেকে প্ৰেকটিচ কৰিব পাৰা নাই নেকি বাৰু মানে আমাৰ আমি গাঁৱৰ আমাৰ বহুতকেইজন ল'ৰাই আমি বিচাৰি আছোঁ হয় হয় হয় এতিয়া মোক এটা কথা কওকচোন ইয়াত বেক কেমেৰা বেককীক বেককীক ফিফাৰ দাদা দাদা আপুনি যে কৈ আছে আপুনি যে কৈ আছে ফিফা ফিফা ফিফাৰ হেৰি কি ফুল ফৰ্মটো কি এফ আই এফ এ নেকি অঁ অঁ ফিফা ন দিয়ক আমাৰ অসমৰ অস অসমৰ কিবা হয় হয় হয়